অঁ ৰূপান্তৰ ছাৰ নেকি মই এই নিহাৰীকা গগৈ কৈছোঁ মই এইবাৰ আপোনালোকৰ ইউনিভাৰ্ছিটিতে মানে পি এইচ ডি কৰিবলৈ চিট পাইছোঁ অঁ সেইকাৰণে মই আপোনাৰ লগত আলোচনা কৰি লওঁ বুলি ভাবিলোঁ প্ৰথমে মানে আপুনি মুগা শিল্পৰ ওপৰত দুখনমান কিতাপ প্ৰকাশ কৰিছিল বুলি বুলি মই জানিবলৈ পাইছিলোঁ মোৰ সেইটো বিষয়ে তাৰমানে গৱেষণা কৰাৰ ইচ্ছা আছিল কিবা স্ক'প আছে বুলি আপুনি ভাবেনে যে কৰিব পাৰিনে গৱেষণা এটা অঁ মই প্ৰথমে ভাবিছিলোঁ অসমত মানে কেনেকৈ এৰীপলু উৎপাদন হয় তাৰপৰা আৰম্ভ কৰি তাৰপৰা যে কাপোৰ তৈয়াৰ কৰা হয় সেইখিনি বস্তুকে সামৰি ল'ম বুলি ভাবিছোঁ অঁ সেইখিনি বিষয়টো মই নতুনকৈ ভাবিব পৰা থল আছে ন অঁ এতিয়া মই সামগ্ৰিকভাৱে অসমৰ অঁ মুগা উৎপাদন বা মুগা শিল্প তেনেকৈ ল'লে ভাল হ'ব নে কোনোবা এটা নিৰ্দিষ্ট জনগোষ্ঠী বাছি ল'লে ভাল হ'ব বাৰু

অঁ কোনোবা এটা ঠাই নিৰ্বাচন কৰিলে চাগে মই সেই বিষয়টো ফিল্ড ষ্টাডি কৰিবলৈ যাবলগীয়া হ'ব পাৰে ন অঁ অঁ অঁ মই যদি আপোনাৰ আন্দাৰতে মানে গৱেষণা কৰোঁ বুলি ভাবোঁ পাৰিমনে যিহেতু আপুনি এই ক্ষেত্ৰখনতে কাম কৰি আছে মই ভাবিলোঁ যে আপোনাৰ লগতে এই বিষয়টোত গৱেষণা কৰিলে মোৰ যথেষ্ট সুবিধা হ'ব অঁ ঠিক আছে তেতিয়াহ'লে মই আপোনাক এই বিষয়টোলৈ এদিন লগ কৰি কথা পাতিবলৈ যাম অঁ ধন্যবাদ